হয় মই কোনো আৰ্টৰ প্ৰদৰ্শনী অথবা এক্সপ'লৈ গৈ পাইছোঁ প্ৰায়ে গৈ থকা হয় তেনেসমূহ আৰ্টৰ প্ৰদৰ্শনী লৈ সেই যেতিয়া এক্সপ' বা প্ৰদৰ্শনীসমূহত আৰ্টসমূহ থাকে সেই আৰ্টসমূহ দেখি মনলৈ কিছুমান ভাব আহে কিছুমান আৰ্ট দেখো সেই আৰ্টসমূহে আমাৰ সমাজলৈ বহু কিছুমান বাৰ্তা প্ৰেৰণ কৰে বহু কিছুমান দিশত বাৰ্তা প্ৰেৰণ কৰে যেনে আমাৰ শৈক্ষিক দিশখনৰ শৈক্ষিক ক্ষেত্ৰখনলৈ এটা বাৰ্তা প্ৰেৰণ কৰে আমাৰ প্ৰকৃতিক জগতখনলৈ কিছুমান বাৰ্তা প্ৰেৰণ কৰে আমাৰ ৰাজনৈতিক দিশসমূহলৈ কিছুমান বাৰ্তা প্ৰেৰণ কৰে সমাজৰ দৰিদ্ৰ পীড়িতসকলৰ দিশলৈ কিছুমান বাৰ্তা প্ৰেৰণ কৰে আৰু আমাৰ খেতি বাতি কৰি খোৱা বা গাঁৱলীয়া চহা জীৱন গ্ৰাম্য জীৱনৰ যিটো সংগ্ৰামী জীৱন সেই লৈ কিছুমান বাৰ্তা প্ৰেৰণ কৰে আমাৰ সমাজখনলৈ বিভিন্ন ধৰণৰ বাৰ্তা প্ৰেৰণ কৰে সেই আৰ্টসমূহে ইয়াৰ উপৰি আৰ্টসমূহ যেতিয়া এখন আৰ্ট যেতিয়া আচলতে নিৰীক্ষণ কৰা যায় ভালদৰে যেতিয়া নিৰীক্ষণ কৰোঁ সেই আৰ্টখনৰপৰা আমি আৰ্টখনক বা আৰ্টিষ্টজনৰ মনোভাবৰ সৈতে একাত্ম হ'বলৈ মই যত্ন কৰোঁ আৰ্টিষ্টগৰাকীৰ মনটো কেনেধৰণে তেওঁ সন্তুলিত কৰি ৰাখিছে বা তেওঁৰ মনত কি ধৰণৰ চিন্তাই ক্ৰিয়া কৰে বা আলোড়নৰ সৃষ্টি কৰে যাৰ ফলত তেওঁ এনে এক এনেকুৱা একোখন আৰ্ট আঁকিবলৈ পাৰিছে সেই তাৰ তেওঁৰ মনোভাবৰ লগত আচলতে একাত্ম হ'বলৈ যত্ন কৰোঁ আৰু আৰ্টৰ পৃথিৱীখনত আচলতে অভিজ্ঞতা মোৰ বেছি বুলি ক'ব নোৱাৰোঁ খুব কম বুলিয়ো ক'ব নোৱাৰোঁ মই নিজেয়ো কেতিয়াবা যেতিয়া আৰ্ট আকো একোখন আৰ্ট আঁকোতে বিভিন্ন ধৰণৰ চিন্তা বা মনোভাব বা আইডিয়া কিছুমান মনলৈ আহে সেই আইডিয়াখিনি মই আৰ্টৰ জৰিয়তে কেতিয়াবা ফুটাব বিচাৰোঁ কেতিয়াবা ফুটি নুঠে কেতিয়াবা ফুটি উঠে